মই যিহেতু এগৰাকী গৃহিণী হাউচৱাইফ হয় ঘৰৰ মেইন কামেই হ'ল ৰন্ধা বঢ়া সেই ৰন্ধা বঢ়াত আমি ভাত দালি চবজী শাক পাচলি মাছ মাংস ৰুটী তৰকাৰী এইবিলাকেইতো আমাৰ মেইন প্ৰধান কাম তাৰ ভিতৰতে ঘৰৰ মানুহক এইবিলাক বনাই খোৱাই হৈছে আমাৰ প্ৰধান কাম ইয়াতে শাক শাক বনোৱা এটা এবিধ শাক আছে ৰঙালাওৰ আগ ৰঙালাওৰ আগটো খুব প্ৰিয় হয় সেই শাকটো বনাবলৈ হ'লে ৰঙালাওৰ চুঁচ এটা চুঁচ আছে চুঁচটো এৰাই লৈ ধুনীয়াকৈ মানে সেইটো ধুই লৈ কেনে সৰু সৰুকৈ কাটি কেনে তেল দি বা জলকীয়া পিঁয়াজ এইবিলাক দি বেহাৰ চেহাৰ বটি দি কেনে বনাই খাই ভাল লাগে তাৰ উপৰিও আমাৰ প্ৰিয় খাদ্য় এবিধ আছে ঔটেঙা ঔটেঙাটো খাইও ধুনীয়া লাগে আৰু বনাবলৈ অতি সহজ ঔটেঙাটো মানে সৰু সৰুকৈ কাটি অথবা মিক্সীত গুড়ি কৰি লৈ সিজাই কেনে এইবিলাক আতি আতি ৰসতো ওলাই লৈ কেনে তেলত ধুনীয়াকৈ বনাব লাগে তাতে মাছ মাছ দিলে খাই খুবেই প্ৰিয় হয় ঔটেঙাটো মাছ তাতে কেইপিছমান পেলাই দিব আৰু ধুনীয়াকৈ উতলিবলৈ দিব সেইবিলাক খাই মানে ধুনীয়া লাগে ধুনীয়া সোৱাদ হয় আৰু এই মাংস মাংসতো প্ৰায় চব মানুহে খাই খাই বনাবলৈও অতি সহজ প্ৰায়ে আমি মাংস খাইয়ে থকা যায় মাংসৰ বিলাহী এটা বা দুটি বা আলু এটা বা দুটা লৈ কেনে পিঁয়াজ নহৰু মা মচলা এইবিলাক দি কেনে ধুনীয়াকৈ বনাই খালে ধুনীয়া সোৱাদ লগা হয় আৰু সেইবিলাক খাদ্য় ভালকৈ বনাবলৈ হ'লে কাঠৰ খৰিৰ জুইত বনালে ধুনীয়াকৈ জুুইত ধুনীয়াকৈ উতলিবলৈ দিলে খাদ্য়টো সোৱাদ লগা হয় মাংসটো মেইনলী জুই জুই আৰু কেৰাহীটো লোহাৰ হ'ব লাগে তেতিয়া মানে ৰান্ধিবলৈও টান খাবলৈও টান নহয় আৰু খাবলৈও ভাল লাগে ৰান্ধিবলৈ সহজ হয় আৰু খাবলৈও বহুত ভাল লাগে তাৰপিছত লুচি আটা ময়দাই দি লুচি বনাই ৰিফাইন তেলত দি কেনি লুচি লুচি বনাই খাই ভাল লাগে তাতে মাংস চবজী বা দাইল আলু ভাজি এইবিলাকে দি লুচি বনাই খাই ভাল লাগে চবজী শাক লাই শাক পালেং শাক এইবিলাক খাবলৈ ভাল বা ৰান্ধিবলৈ অতি সহজ সেইবিলাক আমাৰ ঘৰৰে পুুখুৰী আছে তাত ডাঙৰ ডাঙৰ মাছ আছে সেইবিলাক আনিও আমি ধুনীয়াকৈ বনাই মেলি খাব পাৰোঁ বাৰীতে ঢেঁকীয়া পচলা পচলা কলগছৰ আঠীয়া কলগছৰ পচলা ধুনীয়া ঠাণ্ডা বস্তু অতি বেছি গৰম যেতিয়া পৰিব সেই পচলাৰ আঞ্জা আঞ্জা বনাই খালে দেহাটো শীতল হৈ পৰে ৰান্ধিবলৈ সহজ খাবলৈ ধুনীয়া বা দেহাটো ঠাণ্ডা হৈ পৰে এই কলগছবিলাক সৰু সৰুকৈ কাটি লৈ খাৰ চাৰ দি জলকীয়া তলকীয়া দি বনাই খালে দেহাটো শীতল পৰি যায় সেয়ে পচলা খাব লাগে সেইবিলাক বনাই পাইছোঁ সেয়ে আৰু আমি গাঁৱৰ মহিলা আৰু এইখিনি এইখিনিয়েই বনাওঁ এইবিলাকে খাওঁ শাকখিনি বনাবলৈ সহজ পাওঁ সেয়ে আৰু অভিজ্ঞতাৰ ফালৰপৰা এইখিনিয়ে খাওঁ আৰু